আমাৰ মানে বৰষুণৰ কাৰণে খেতি বাতিবিলাক ইমানকৈ ভালকৈ নহয় কেতিয়াবা খেতি বৰষুণ পৰে কেতিয়াবা নপৰে সেইটোৰ কাৰণে আমাৰ খেতি বাতি কৰিবলৈ বহুত সমস্যা হৈ পৰে বৰষুণ পৰিলেহে খেতি বাতি হয় ধৰি লওক শাক পাচলিও হয় খেতি বাতিও হয় এনেকৈ মানে অনেকখিনি মানে বৰষুণ নহ'লে সমস্যা হৈ যায়গৈ এতিয়া বৰষুণ পৰিলে তাৰমানে খেতিটো হৈ যায়